অঁ অঁ কোৱা অঁ নিশ্চয় পাৰিম কওকচোন আপুনি কি সুবিধা বিচাৰিছে অঁ অঁ

অঁ অঁ সুবিধা নিশ্চয় আপোনাক সুবিধা কৰি দিম হেৰি নহয় আপোনালোকৰ ঘৰত এতিয়া কোন কেনেকে আছে

আপুনি কাৰ লগত আছে এতিয়া আপুনি কাৰ লগত আছে এতিয়া নহয় আপুনি কৈছে আপুনি কৈছে কষ্ট পাই আছোঁ আৰু আপোনাক বৰ অত্যাচাৰ কৰিছে আপোনাক সেই অত্যাচাৰখিনি কোনে কৰিছে অঁ অঁ তোমাৰ এতিয়া তোমালোকৰ এতিয়া বুঢ়া বুঢ়ী দুজনেই আছে হয় নাই অঁ বুঢ়া অঁ অঁ অঁ অঁ অঁ আপুনি এতিয়া আপোনালোকৰ এতিয়া বৃদ্ধ অৱস্থাত এতিয়া আপোনালোকে বৃদ্ধ পেঞ্চন পায় নাই বুঢ়া বুঢ়ায়ে কেলে আপুনি আকৌ এপ্লাই কৰা নাই নেকি অঁ নাই আপুনি আকৌ এপ্লাই কৰিব লাগিছিলে

আৰু হেৰি আপোনালোকে আপোনালোকে কিবা বি পি এল চাউল টাউল পায় নেকি অঁ সেই আপোনালোকে সেই কিবা হেৰিয়াৰ ঘৰ চৰ পালে নেকি

লেট্ৰিন পালেনে কেলে আপোনাৰ আপোনাৰ ল'ৰা ছোৱালীৰ লগত আপুনি কেলে নেথাকে কিবা অত্যাচাৰ কৰে নেকি অঁ হেৰি এতিয়া কি ভাত পানী দিওঁতে কিবা আপোনালোক কৰে ধৰি লওক আপুনি সেইটো কাৰণে থাকিব নিবিচাৰে হয়নে না আপোনাৰ আপোনাৰ ঘৰত বুঢ়া বুঢ়ী দুজনেই আছে এতিয়া আপোনালোকৰ বুঢ় বুঢ়ী দুজনক আপোনালোকৰ ল'ৰাই ধৰি লওক মাৰপিট কৰে নেকি আপোনালোকৰ আপোনালোকৰ ল'ৰা কিবা চাকৰি বাকৰি আছেনে এনে এনে নিজৰ এনে খেতি পথাৰ কৰি আছে

অঁ

এনেই আপুনি এনেই আপুনি হাঁহ কুকুৰা গৰু ছাগলী পুহি কেনে কৰি আছে নেকি বাৰু

অঁ অঁ সেইটো হয় বাৰু এতিয়া আপুনি মানে ধৰি লওক বৃদ্ধ অৱস্থাত মানে আপুনি ভালকে এডোখৰ স্থান বিচাৰিছে হয়নে আপোনাক শুশ্ৰূষা কৰা অঁ

অঁ অঁ হ'ব ঠিক আছে মই যিখিনি পাৰোঁ সুবিধা আপোনাক জনাম বাৰু